আমাৰ ধৰ্ম বুলি ক'লে

বেছিকৈ পোৱাৰ দৃশ্যতা নাই কিন্তু কথাটো হ'ল যে আমি সৰুৰে পৰা বা এতিয়ালৈকে

বা ঘৰৰ কোনো আত্মীয় স্বজনৰ মৃত্যু হ'লে দহা কাজ বা তেনেকুৱা ধৰ্মীয় অনুষ্ঠানবিলাকৰ লগত বিশেষভাৱে জড়িত হৈ থাকোঁ ধৰ্মীয় অনুষ্ঠান বুলি ক'লে সাধাৰণতে আমাৰ গৰুজনাৰ কীৰ্তনভাগ আহি পৰে গুৰুজনাৰ গুৰুজনাই খুব বিজ্ঞান সন্মতভাৱে আমাক কিছুমান ধৰ্মীয় খাদ্য দি গৈছে যিখিনি খাদ্য মানুহৰ স্বাস্থ্যৰ কাৰণেও উপযোগী সেইখিনি হৈছে মা প্ৰসাদ কল কুঁহিয়াৰ এইখিনিক প্ৰধান গুৰুত্ব দিয়া হয় প্ৰতিটো অনুষ্ঠানতে মা প্ৰসাদ থাকিবই আৰু সেই মা প্ৰসাদেই মানুহৰ শক্তি যোগায় বুলি এটা গুৰুজনাই আমাক নিদৰ্শন দেখাই থৈ গৈছে সেইকাৰণে সেইটো মূল বস্তু হিচাপে থাকে তাৰোপৰিও ধৰ্মত সাধাৰণতে অঞ্চল লৈ বেলেগ বেলেগ হয় খাদ্য সামগ্ৰী এতিয়া কিছুমান অঞ্চলত দেখা যায় যে ভোগ বুলি নিৰামিষ ভাত খোৱাওৱা হয় যাক ভোগ বুলি কোৱা হয় সেয়াও খাদ্য হিচাপে কৰা হয় আকৌ যেতিয়া কোনো আত্মীয়ৰ মৃ মৃত্যুৰ তিনিদিনৰ দিনা তিলনি পাতে তিলনিত সাধাৰণতে কেঁচা গাখীৰ আৰু কেঁচা পিঠা খাবলৈ দিয়া হয় কাৰণ যিহেতু মানুহখিনি খালি পেটে থাকে লঘোণত থাকে তিনিদিন ধৰি গতিকে এই কেঁচা পিঠাগুড়ি আৰু গাখীৰে কেঁচা গাখীৰে মানুহৰ শৰীৰৰ উপকাৰ কৰে বুলি তাত মানে এইখিনি গুৰুত্ব দিয়া হয় তাৰপিছতে আমি কীৰ্তনবিলাক দেখিছোঁ কীৰ্তনত অঞ্চল লৈ বেলেগ বেলেগ হয় কোনো কোনো ঠাইত কীৰ্তন বুলি ক'লেই মা প্ৰসাদ জা জলপানে চলে কিন্তু কোনো কোনো অঞ্চলত দেখিছোঁ যে মা প্ৰসাদৰ লগতে কীৰ্তনৰ অন্তত ভকতক ভাত খোৱা হয় আৰু এই ভাত খোৱাটো বেছিভাগতে নিৰামিষ দিয়া হয় আৰু জেগাই জেগাই আকৌ মাছ দিয়া হয় মাংস দিয়া অৱশ্যে নহয় নিয়ম কিন্তু মাছেৰে দিয়া হয় তেতিয়া বিশেষ সামগ্ৰী হিচাপে আচলতে তেনেকুৱা অনুষ্ঠানত মানুহৰ শৰীৰটোক পৱিত্ৰ হোৱাকৈ যিখিনি খাদ্য খাব লাগে আমি যদি আমিষ ভোজন নিৰামিষ ভোজন তেনেকুৱা কথা আছে যে আমিষ ভোজনে আমাৰ শৰীৰটো অপৱিত্র কৰে বুলিয়ে এটা সমাজত এটা ধাৰণা আছে গতিকে সেই ধাৰণাটো কাৰণেই মানুহে সাধাৰণতে কেঁচা ফল মূল বা নিৰামিষ হোৱাৰ ওপৰত গুৰুত্ব দিয়ে শুদ্ধ হ'বৰ কাৰণে যিহেতু নিৰামিষে শৰীৰটো শুদ্ধ কৰে বুলি গতিকে কিছুমান জেগা আছে স্থান আছে য'ত এনে ধৰ্মীয় অনুষ্ঠানসমূহৰ প্ৰায় এদিন বা দুদিনৰ আগৰ পৰাই পৰিয়ালে নিৰামিষ গ্রহণ কৰাও আমি দেখিছোঁ আকৌ যেতিয়ালৈকে অনুষ্ঠানটো হৈ নাযায় তেতিয়ালৈকে তেওঁলোকে কেতিয়াও আমিষ ভোজন নকৰে তেওঁলোকক দেখিছোঁ এই কথাখিনি হঠাৎ কৈ দিব নোৱাৰি কাৰণ বিভিন্ন অঞ্চলৰ বিভিন্ন জেগাৰ নিয়মবিলাক বেলেগ বেলেগ ঘৰুৱা নিয়মবিলাক বেলেগ বেলেগ আৰু বিভিন্ন ধৰণৰ তেনেকুৱা ধৰ্মীয় উৎসৱ উৎসৱ আছে যিবিলাকত মাছ মাংস সকলো চলে সেইবিলাক অলপ বেলেগ ধৰণৰ মই ক'বলৈ নাযাওঁ এতিয়া মই দেখিছোঁ যিয়ে নহয় যিয়ে নহওক বিশেষ খাদ্য সামগ্ৰী বুলি ক'লে মই এইটোৱে ক'ম যে যেনেকৈ কেঁচা পিঠা কেঁচা গাখীৰ এইবিলাক পৱিত্ৰ বস্তু গতিকে সেইখিনি খাই মানুহে নিজৰ শৰীৰটো শুদ্ধ কৰি ৰাখিব পাৰে বুলি মই ভাবোঁ